অঁ অঁ কওক মই ব্যস্ত মানে এই টাউনতে আছিলোঁ কাম অকণ কৰি আছিলোঁ হ'ব কোৱা পাৰিম

অঁ অঁ

তোমাৰ তিনিটা ৰুম আছিলে ন তোমাক কামটো হয় অঁ হয়

অঁ হয় নেকি তুমি হেৰি আগৰ কাম কৰা বস্তুবোৰ অলপ আছিলে চাগে ন সেই যোৱা বাৰ যে মই কৰিছিলোঁ তোমালোকৰ ঘৰত অঁ অঁ অঁ

মই টাইমটো চাওঁ কাইলৈ কিমান টাইমত ওলাব পাৰোঁ আপুনিতো ঘৰতে থাকিব

হয়

আগতেতো সেই কাৰ্টনটোৰ ভিতৰত ভাই থোৱা আছিলে তোমাৰ প্লাছ আৰু টেষ্টাৰ চেষ্টাৰবোৰ আছিলে তোমালোকৰ এই সেইখিনি তুমি খোলাখন খুলি ছোৱা খন এতিয়া তুমি ব্যস্ত আছা নেকি নাই ন হয় নেকি এইখিনি চাই লোৱা হ'লে ভাল আছিলে ঠিক আছে বাৰু

হ'ব বাৰু

হয় নেকি সেইখিনি চাইবােৰ ধৰা

আৰু হয়

অঁ অঁ হয় নেকি

ঠিক আছে মই হেৰি কৰিম কাইলৈ গৈ আছোঁ ঘৰত থাকিব

অঁ অঁঁ অঁ ঠিক আছে হ'ব বাৰু মই কাইলৈ যাম ঘৰতে থাকিবা অঁ গৈ অঁ অঁ অঁ অঁ অঁ অঁ হয়

ঠিক আছে হ'ব